অসমীয়া মানুহে নিজে খাই ভাল পায় আনক খোৱাই ভাল পায় ৰান্ধি ভাল পায় অসমীয়া খাদ্য ব্যঞ্জন বুলি ক'বলৈ গ'লে বহুত ধৰণৰ সাধাৰণ খাদ্য সম্ভাৰ আছে যেনে ধৰি লওক পইতা ভাত আলু পিতিকা আপোনাৰ গাহৰি লাইশাক হাঁহ কোমোৰা মাছ জিকা আপোনাৰ পাৰ কলডিল পুঠিমাছ ঔটেঙা ঢেঁকিয়া সেইখন এখন সাধাৰণভাৱে বহুত সোৱাদ লগা ব্যঞ্জন পুৰা মাছৰ পিতিকা খৰিছা মাছ খৰিছাৰ লগত গাহৰিও বহুতে খায় ভাল লাগে বুলি কোৱা যায় তাৰপিছত শুকান মাছৰ চাটনি শুকান মাছৰ চাটনি আমাৰে অসমৰে জাগীৰোডত বিশ্ববিখ্যাত বুলি জনা যায় বিভিন্ন ধৰণৰ আমাৰ আচলতে অসমৰ ৰন্ধন শৈলীত বিভিন্ন বিভিন্ন দিশত আগবঢ়া বিভিন্ন থলুৱা খাদ্য সম্ভাৰ পোৱা যায় সাধাৰণ হ'ব পাৰে কিন্তু সোৱাদলগা পইতা ভাত পুৰা মাছৰ পিতিকা কঠালগুটি পিতিকা সেইবিলাক বিভিন্ন ধৰণৰ সোৱাদলগা খাদ্য আমাৰ অসমৰ ৰন্ধনশৈলীত পোৱা যায় আৰু পিঠা আপোনাৰ তিলপিঠা ঘিলাপিঠা মালপোৰা বিভিন্ন ধৰণৰ পিঠা পোৱা যায় বৰা চাউলৰ পৰা প্ৰস্তুত কৰা হয় তাৰ ওপৰিও মাটি মাটিমাহ খাৰ মাটিমাহ খাৰ দিও বনোৱা হয় আৰু বিভিন্ন ধৰণৰ দালি আপোনাৰ বনাব পাৰি তাৰোপৰি কচু ঢেঁকীয়া বিভিন্ন এটা পাচলি বা শাকৰ বিভিন্ন ধৰণৰ আইটেম বনাব পাৰি বিভিন্ন ধৰণে তাক উপস্থাপন কৰিব পাৰি বিভিন্ন সোৱাদত আপোনাৰ জুতি ল'ব পাৰি সেইখিনিয়েই আৰু